হয় মই কিতাপ পঢ়ি ভাল পোৱা বিষয়ে ক'বলৈ বিচাৰিছোঁ মই স্কুলীয়া জীৱনত বহুতেই কিতাপ পঢ়িলোঁ বহুত পঢ়িলোঁ হয় গোটেই কিতাপখিনি মই এতিয়া নাম নাজানিবও পাৰোঁ কিন্তু পঢ়ি পঢ়ি পঢ়ি পঢ়ি সদুৰ শেষত মই এখন কিতাপ পালোগে যিখনৰ নাম ৰঞ্জু হাজৰিকা চিজ সেই কিতাপখন প্ৰথমতে পঢ়ি মই বৰ এটা ভাল পোৱা নাছিলোঁ ক্রমান্বয়ে যেতিয়া এখনৰ পিছত এখন পঢ়ি গ'লো পঢ়োঁতে পঢ়োঁতে পঢ়োঁতে পঢ়োঁতে সেই কিতাপখনৰ ওপৰত মোৰ এনেকুৱা এটা ঢাউতি আহিলে মই ৰঞ্জু হাজৰিকাৰ ছিৰিজ য'তে পাওঁ ত'তে পঢ়োঁ আগতে পঢ়াও হওক বা নতুনকৈ ওলোৱা ছিৰিজেই হওক পঢ়ি পঢ়ি পঢ়ি পঢ়ি সদুৰ শেষত মই যেতিয়া কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল ঘৰতো কৰ্মৰত অৱস্থাটো মই কিতাপখন পঢ়িছিলোঁ যেতিয়া মই কৰ্মৰত অৱস্থাৰ কাৰণে ঘৰৰ পৰা বাহিৰত গ'লো তেতিয়া মোৰ অধ্যয়নৰ ওপৰত ইমান এটা ধাউতি নাইকিয়া হ'ল তাৰ মাজতো মই পঢ়োঁ ৰঞ্জু হাজৰিকা ছিৰিজ ক্রমান্বয়ে ক'ৰবাত যদি মই ফুৰিবলৈ গৈছোঁ তাত যদি কেনেবাকৈ মই টেবুলত দেখিছোঁ বা তেওঁলোকৰ যদি ও ডয়াৰ শ্ব'কেছতো কিতাপ এজাব দেখিছোঁ তেতিয়া মই বাচি বাচি যদি পাইছোঁ মই সেই ৰঞ্জু হাজৰিকাৰ ছিৰিজেই পঢ়িছিলোঁ পঢ়ি পঢ়ি সেই কিতাপখনৰ ওপৰত মোৰ এনেকুৱা এটা মনোভাৱ হ'ল

হয় পঢ়িব লাগে তাৰ হাৰ মমটো যদি পোৱা যায় বুজি পোৱা যায় আৰু তাক লৈ দহজনৰ লগত আলোচনা কৰিলেও কিছুমান বস্তু বুজি পাব পৰা যায়